আমাৰ ঘৰলৈ আলহী আহিলে প্ৰথম আমি পানী খাই নে নাখায় সুধি লওঁ তাৰছত পানী এগিলাচ দিওঁ তাপা চাহ দিওঁ চাহ পিঠা বিস্কুট এনেকৈ মানে দিওঁ আৰু তাৰপা ভাত ৰন্ধা বঢ়া কৰোঁ ভাত বনাওঁ তাপা দালি মাছ মাংস এনেকৈ কণী শাক পাচলি এনেকৈ বনাই পেলাই দিওঁ আলহীক তাপা আকৌ আলহী যোৱাৰ সময়ত আকৌ চাহ বনায় তেনেকৈ আলহী সা যোৱা পিছত আকৌ খোৱাই বোৱাই আকৌ পঠিয়াই দিওঁ কেতিয়াবা আলহী থাকি গ'লেও আলহী থাকিলেও এনেকৈ খোৱা বোৱাই কেতিয়াবা ৰুটি চাহ বনাই দিওঁ কেতিয়াবা পিঠা পনা বনাই দিওঁ কেতিয়াবা ৰাতিপুৱা ভাত বনাই খুৱাওঁ এনেকুৱা ধৰণৰ মানে বস্তু বনাই খোৱাওঁ